মই টাইম পালেই ইউটিউবত খাদ্যৰ ৰেচিপি চেনেলবোৰ চাই থাকো তাৰ ভিতৰত মোৰ প্ৰিয় ৰেচিপি চেনেলকিটা হৈছে ৰাজশ্ৰী ফুড কুক উইথ নিচা কুক উইথ ফাৰুল ভিলেইজ ফুড ফেক্টৰি সঞ্জীৱ কাপোৰ খাজানা কবিতাছ ছিকেন আসামিস কিটচেন লিপিছ কিটচেন কুক উইথ চিখা চিএফ ৰনবীৰ বাৰ কুক উইথ ৰিজুৱানা এখেতসকলৰ ইউটিউব প্ৰায়ে মই চাই থাকো আৰু তেখেতসকলে বহুত টেষ্টি টেষ্টি চিম্পুল ৰেচিপি ৰান্ধিবলৈ শিকায় মোৰ এই ইউটিউব চেনেলকেইটাৰ পৰা বহুতখিনি উপকাৰ পাইছো কিয়নো মই কোনো ধৰণৰ ক'ছিং ল'বলগীয়া হোৱা নাই মই বেলেগ ধৰণে কিতাপ পঢ়িব লগা হোৱা নাই ইউটিউবতে মই বহুত টেষ্টি টেষ্টি খাদ্য প্ৰণালী চাই মই নিজে নিজে ঘৰত বনাইছো আৰু খাবলৈ বহুত টেষ্টি হৈছে আৰু এই ইউটিউব চেনেলসমূহ নথকাহ'লে আমি ইমান ধুনীয়া ধুনীয়া খাদ্য টেষ্ট নাপালোহেঁতেন এতিয়া আমি প্ৰত্যেকখন দেশৰে আমি খাদ্যসমূহ নিজে ঘৰতে বনাই খাব পাৰো এতিয়া আমি বাহিৰত খোৱাতকে নিজে ঘৰতে বনাই খালে বেছি ভালো হয় গতিকে মই এই ইউটিউব চেনেলটো বেছি ভাল পাওঁ